ৰাতিপুৱা শুই উঠি আমি এক্সাৰচাইজ ব্যায়াম প্ৰেক্টিছ কৰিলে দেহাটো বহুত দেহাটো বহুত ভাল লাগে শৰীৰটো বহুত হালকা হৈ যায় মনটো ফ্ৰী লাগে আৰু যেনে আমি আমি আৰু কষ্টৰ কামো কৰিলে ভাল হয় দেহাটোৰ বেমাৰ আজাৰৰপৰাও বহুতখিনি মুক্ত পায় সেইটো কাৰণে আমি পৰিশ্ৰমটো কম বেছি পৰিমাণে কৰিব লাগে পৰিশ্ৰম কৰিলে আমাৰ দেহাটোৰ একদম ঠিকেই হৈ ঠিক হৈ থাকে আৰু এক্সাৰচাইজটো ৰাতিপুৱা শুই উঠি যেনে খোজকাঢ়িব লাগে আৰু ফিল্ডত অকণমান এক্সাৰচাইজ ব্যায়াম প্ৰেক্টিছ কৰিবও লাগে কৰিলে দেহাটো দিনটো দেহাটোৰ একদম ঠিক হৈ থাকে শৰীৰটো একেবাৰে পাতলা পাতলা যেন অনুভৱ হয় আৰু বেলেগ ৰোগো আহি সুবিধা তেনেকৈ শৰীৰৰ সেই বেমাৰ আজাৰৰ ৰোগৰ আহিবও সুবিধা নাপায় সেইটোৰ কাৰণে দিনটো পৰিশ্ৰমো কৰিব লাগে পৰিশ্ৰম কৰিলেও বহুতখিনি দেহাটো আমাৰ ভালে হৈ থাকে